মোৰ এখম প্ৰিয় কিতাপ হৈছে ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ মৰীচিকা মৰীচিকা আৰু মৰীচিকা এই উপন্য়াসখন মোৰ খুবেই প্ৰিয় কাৰণ উপন্য়াসখনৰ যিটো চৰিত্ৰ প্ৰধান যিজন নায়ক আচলতে নায়ক নহয় প্ৰধান যিটো চৰিত্ৰ তাৰ নায়ক হ'বলৈ একো গুণেই নাই কিন্তু সেই চৰিত্ৰটো মোৰ খুবেই প্ৰিয় সেই চৰিত্ৰটো যেন এনেকুৱা লাগে যেন মই সেই চৰিত্ৰটো মই নিজেই সেইকাৰণে সেই চৰিত্ৰটো মোৰ খুবেই প্ৰিয় আৰু এই কাৰণটোতে এই উপন্য়াসখন মোৰ খুবেই প্ৰিয় আৰু মই বিচাৰোঁ যে এইখন চিনেমা চ উপন্য়াসৰ ওপৰত এখন চিনেমা হওক যাতে মই নি এই যে উপন্য়সখন পঢ়ি যিটো মই নিজকে তাতে অনুভৱ কৰোঁ তাৰ এটা চাক্ষুষ আভাস এটা মই অভিজ্ঞতা এটা মই ল'ব পাৰোঁ